হেল্ল' হেল্ল' অঁ অঁ হেৰি অঁ এইটো ক'ত লাগিছে অঁ হয় নেকি আপুনি গোলাঘাট ড্ৰিষ্টিকৰ হয় ন' অঁ মই আপোনালোকৰ গোলাঘাট ড্ৰিষ্টিকলৈ বাগান ৰিচাৰ্ছ কৰিবৰ কাৰণে মোক পঠাইছে মই বাগান ৰিচাৰ্ছ কৰিবলৈ যাবলৈ ওলাইছোঁ আপুনি মোক অলপ সহায় কৰিব পাৰিব নেকি বাৰু অঁ অঁ হয় মই গৈ আছো আপুনি কোন দিনা ফ্ৰী থাকে বাৰু অঁ হয় হয় তেতিয়াহ'লে হেৰি আপোনাৰ সা সুবিধা বিলাক কিবা কৰিব পৰা আছে নেকি অঁ ঠিক আছে তেতিয়াহ'লে মই গাড়ীৰ সা সুবিধাটো নিজে কৰি ল'ম আৰু লগত মোৰ লগত দুজন মান মানুহ যাব অঁ সেই অঁ অঁ হয় হয় মই হয় হয় অঁ মই গোটেই খিনি বাগান ৰিচাৰ্ছ কৰিব লাগিব গতিকে অঁ গতিকে মই আপোনাৰ লগতে তেতিয়াহ'লে সম্পূৰ্ণ সুবিধাটো পাম বুলি আশা কৰিছোঁ অঁ নিশ্চয় সেইটো সুবিধা মই নিজে কৰি কৰিম বাৰু আপুনি সেইটো চিন্তা কৰিব নালাগে মাত্ৰ আপুনি মোক সম্পূৰ্ণ আপোনাৰ সুবিধা অনুযায়ী টাইম বিলাক মিলাই দিলেই ভাল হ'ব অঁ হয় হয় হয়

অঁ হয় নিশ্চয় মই আপোনাক ফোন কৰি জনাম বাৰু যোৱাৰ আগতে মই মাত্ৰ আপোনাক এতিয়া চিনাকী হৈ লৈছো মই যামহে প্ৰথম যোৱা নাই যে অঁ হ'ব দিয়ক তেতিয়া মই গৈ আছো আপোনাৰ ওচৰত